মানুহৰ জীৱনত খেলৰ গুৰুত্ব অধিক খেলে মানুহৰ শাৰীৰিক তথা মানসিক বিকাশত সহায় কৰে খেলৰ যোগেদি মানুহে নিজৰ শৰীৰটো ভালে ৰাখিব পাৰে শৰীৰ চৰ্চাৰ আন এটা উপায় হৈছে খেল খেলা বৰ্তমান সময়ত খেল হৈছে এটা